বাইকিঙৰ সময়ত আমি মনত ৰাখিবলগীয়া কিছুমান আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যেনে বাইকিঙৰ সময়ত সদায় নিজৰ হেলমেট পিন্ধি চলাব লাগে বাইকিঙৰ সদ সময়ত সদায় নিজৰ দিশত যাব লাগে বেছি দ্ৰুত গতিৰে বাইক চলাব নালাগে আৰু বেগ প্ৰতিৰোধৰ সময়ত লাহেকৈ যাব লাগে আৰু বিভিন্ন ধৰণৰ ৰুলছ বা নিয়ম মানি চলিব লাগে আমি বাইকিঙৰ সময়ত সদায় নিজৰ এটা সমান বেগত বাইক চলাব লাগে বা নিজৰ বাইকৰ গিয়েৰ চেঞ্জ ভালমতে সুবিধাজনকভাৱে কৰিব লাগে আৰু বিভিন্ন ধৰণৰ গাড়ী বা বাইক আদি সমুখত দেখিলে নিজৰ ছাইডত যাব লাগে আৰু মদ আদি নিচাযুক্ত দ্ৰব্য সেৱন কৰি বাইক চলাব নালাগে ইত্যাদি ৰুলছ মানি চলিব লাগে আৰু ট্ৰেফিক ট্ৰেফিকৰ নিয়ম মানি চলিব লাগে ট্ৰেফিক পইণ্টত নিজৰ সময়ত সদায় ৰখিব লাগে বা যা কেতিয়া যাব লাগে সেইটো আমি জনাটো নিশ্চয় উচিত আৰু টেফিকৰ নিয়ম আমি সকলোৱে জনাটো উচিত আমি ভ্ৰমণ কৰোঁতে মই বিশেষকৈ বাইকিঙৰ সময়ত নিজৰ লাইচেঞ্চ আৰ চি পলিউশ্যন আদি নথিপত্ৰসমূহ ৰাখোঁ এই সময়ত

এই নথিপত্ৰসমূহ ৰখাতো উচিত এই নথিপত্ৰসমূহ নিজৰ ওচৰত ৰাখিলে ভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় যেনে পুলিচে আমাৰ চালান লগায় আৰু এই নথিপত্ৰসমূহ নৰখাতো আইনমতে দণ্ডনীয়ও হয়